অঁ এইটো তিনিচুকীয়া পৰিবহন নিগম বিভাগত লাগিছে নেকি অঁ অঁ মই বীথিকাই কৈছিলো অঁ বীথিকা ভূঞা মাকুমৰ পৰা অঁ মানে মোৰ আপোনালোকৰ কেবখনৰ সহায়ত মানে মই আগতেই বহুত ঠাইত গৈছো দেই এইফালে আগতে মই যোৱাবছৰ অৰুণাচলত গৈছিলো ফেমিলী ট্ৰিপত ফেমিলী মোৰ মা দেউতা তাৰপিছত আৰু ভণ্টি ভাইটি আৰু এইবছৰ তেনেকৈ মানে প্লেন এটা বনাইছিলো যাম বুলি কেবখন মানে বহুত চফাকৈ আপোনালোকে দি পঠাইছিলে তাতে ড্ৰাইভাৰজনৰো মানে বহুত ভালকৈ মানে ব্যৱহাৰ পাতি কিবা কিবি ভাল লাগিলে ত' সেইকাৰণে এইবাৰো মানে তেনেকৈ মা দেউতাৰ লগত যোৱা কথা আছিলে আৰু হেৰিত মেঘালয় ফালে অঁ অঁ অঁ অঁ অঁ কিন্তু মানে হেৰি কথাটো হেৰি হৈ গ'ল যোৱা কথাটো আছিলে বাৰু প্লেন বনাইছিলো কিন্তু আপোনালোকৰ যোনটো এড্ৰেছ দিয়া আছে তাতে তিনিচুকীয়া হেৰি দি থৈ দিয়া আছে তিনিচুকীয়া মই এতিয়া কলেজৰ ওচৰৰ যোনটো পৰ্বতীয়া তাৰপৰা দিয়া আছিলে এড্ৰেছটো কিন্তু এইটো ভুল হৈ গ'ল দিয়াতো সেইটো কেন্সেল কৰি এতিয়া মানে মই হেৰি মাকুমৰ পৰা দিব লাগিছিলে সেইকাৰণে ঠিকনাটো ভুল হৈ গ'ল ত' সেইকাৰণে যাব নোৱাৰিম অঁ অঁ অ' বেয়া নাপাব আপোনালোকৰ তাতে বহুত বাৰ গৈছো মই বহুত আপোনালোক কেবখনৰ বহুত আগৰ যেনেকৈ গৈছিলো তে তাৰ আগৰবাৰো তেনেকেই গৈছিলো এইবাৰো তেনেকেই ল'ম বুলিয়ে কথা আছিলে কিন্তু মানে এতিয়া আৰু ঠিকনাটো ভুল হৈ গ'ল তাতে অঁ সেইকাৰণে যাব নোৱাৰিম অঁ অঁ কালি মানে মই আপোনাৰ পে'মেণ্টটো দি দিছিলো অনলাইনতে তাকেই আৰু অঁ সেইটো আকৌ ঘূৰাই পাব ঘূৰাই লাগিছিলে মানে কাইলৈ ভিতৰত দিব পাৰিব নেকি এঘাৰটামান বজাৰ আগত অঁ ঠিক আছে ঠিক আছে দিব অঁ অঁ অঁ অঁ থেংক ইউ অ'কে